আমাৰ অঞ্চলৰ পৰা অহা যোৱা কৰা ট্ৰেইন আছে ট্ৰেইনত মই উঠা নাই যদিও ট্ৰেইনখন দেখিছোঁ আগতে টাউন গোলাঘাটত আমাৰ আমি আহোঁ আমাৰ আদাকত্ৰত ষ্টেচন আছিল তেতিয়া আমি এম্ব্ৰইডাৰী শিকিবলৈ শিকিবলৈ আহোঁ মানে ছোৱালীবোৰ ছোৱালীকালতে আৰু বতিয়াব বহুতদিন হ'ল মানে তেতিয়া মানে আমি প্ৰায় ট্ৰেইনতে গোলাঘাটলৈ অহা যোৱা কৰোঁ এম্ব্ৰইডাৰী স্কুল আছিলে তাতে তিনি চাৰি মাহ তেনেকৈ আমি ট্ৰেইনতে অহা যোৱ কৰিছিলোঁ তেতিয়া আকৌ ট্ৰেইনত বৰ চেক কৰে মানে তেতিয়া দুটকা তিনি টকা এনেকুৱা ট্ৰেইনৰ টিকেট ল'ব লাগে তেতিয়া বেছি দাম নাছিলে বাৰু তাৰপৰা এতিয়াও বহুতদিন ট্ৰেইনত উঠাই নাই তাৰপৰা যেতিয়া ষ্টেচনটো নাইকিয়া হ'ল তেতিয়া আমি ট্ৰেইনত নুঠোঁ আৰু কিবা বেলেগ ব্যৱস্থা কৰিয়ে আমি টাউনলৈ আহোঁ

আমাৰ আজিকালি দুৱাৰ মুখতে গাড়ী গুৰা হ'ল আৰু আগৰ নিচিনাকৈ খোজকাঢ়িবও নালাগে আগতে আমি একদম ঘৰৰপৰা খোজকাঢ়োঁ অন্ততঃ দুই কিলোমিটাৰ খোজকাঢ়ি আমি আধাসত্ৰত তিনিআলিত গাড়ীত উঠোঁহি এতিয়া সেইখিনি আৰু কষ্ট কৰিব নালাগে আমাৰ ওলায়ে চিধা গাড়ীয়ে পাওঁ তেনেকৈ টাউনলৈ আহিলেও আমি তেনেকৈ আহোঁ আৰু কেতিয়াবা দেহা মূৰ বেয়া হয় আৰু তেতিয়া ঘৰৰপৰা গাড়ী লৈ আহোঁ আৰু তেনেকৈয়ে অহা যোৱা কৰি থাকোঁ আৰু মই বেছি দূৰণি জেগালৈ নেযাওঁ বাৰু দেই মই ওচৰ পাঁজৰে এনেকৈ যাওঁ আৰু যোৰহাট যাওঁ কেতিয়াবা কিবা অসুখ বিসুখ হ'লে ডক্তৰৰ ওচৰলৈ যাওঁ মই গাড়ীয়ে চাড়ীয়ে ভাড়া কৰি লৈ যাওঁ তেতিয়া তাৰপিছতে গ'লেতো তেনেকৈ মই নেযাওঁ আৰু যাবলৈয়ো মই তেনেকৈ সময় নেপাওঁ আছে ইয়াত সকাম ওচৰে পাঁজৰে এইবোৰ খাওঁতেই দিনবোৰ যায়গৈ আৰু ঘৰতো তেনেকৈ বিভিন্ন ধৰণৰ কাম কাম নকৰিলে নহয় আমাৰ ল'ৰাৰো বিভিন্ন ধৰণৰ কাম বাগান চাগান আছে আৰু গাখীৰ ফাৰ্মো আছে তাৰপৰা দেশী লোকেল মুৰ্গী ফাৰ্মো আছে সেইবিলাকো কণ্ট্ৰল কৰিব লাগে সেইকাৰণে মোৰ ফুৰা চকাত ইমান ইণ্টাৰেষ্ট নায়ে নিদিওঁৱেই মই কেতিয়াবা খুব দৰকাৰ হ'লেহে মই আহোঁ টাউনলৈয়ো মই বৰ দৰকাৰ হ'লেহে আহোঁ এনেয়ে মই নাহোঁ আগতকৈতো আৰু দেহা মূৰ বৰ ভালেই নেথাকে এতিয়া বয়সৰ লগে লগে বিভিন্ন বেমাৰ ওলায় এইবিলাকেই আৰু আগৰ নিচিনাকৈ বিয়া সকামো খাবলৈ নাযাওঁ তেনেকৈ আৰু তাৰমানে নিজৰে মোৰ অসুবিধা হয় বিয়া খালে সকাম খালে খাই গৈ ঘৰত আকৌ কিবাকিবি হয় আকৌ ডক্টৰ লগা হয় তেনেকুৱা হোৱাতকৈ মই সেইকাৰণে বহুত আজিকালি কমায়ে দিলোঁ ফুৰা চকাখিনি